শিক্ষা আৰু সংস্কৃতি দুয়োটা ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিষয় শিক্ষাৰ প্ৰতিফলিত কৰে সেই সমাজখনৰ সংস্কৃতি কি আৰু সংস্কৃতিয়ে প্ৰতিফলিত কৰে তেওঁলোকৰ শিক্ষা কেনেকুৱা ধৰণৰ এতিয়া শিক্ষা আৰু সংস্কৃতি বুলি কোৱাৰ লগে লগে ইয়াত কেনে ধৰণৰ শিক্ষাই সাংস্কৃতিক পথাৰৰ ওপৰত প্ৰভাৱ পেলায় তাক ক'বলৈ গ'লে আমি এনেকে ক'ব পাৰোঁ যে শিক্ষাই এটা ট্ৰান্সমিচনৰ নিচিনা যাৰ জৰিয়তে সেই সমাজখনত কেনেকুৱা ধৰণৰ ৰীতি নীতি বিশ্বাস প্ৰথা আচাৰ ব্যৱহাৰ ইত্যাদি আছে সেইবিলাকক প্ৰতিফলিত কৰে শিক্ষাৰ জৰিয়তে আমি গম পাওঁ যে তেওঁলোকৰ সংস্কৃতি কেনেকুৱা তেওঁলোকৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তেওঁলোকৰ আইন কানুন কেনেকুৱা তেওঁলোকৰ ৰীতি নীতি কেনেকুৱা ইত্যাদি ধৰণৰ কথাবিলাক আমি গম পাব পাৰো যেনেকে শিক্ষাৰ জৰিয়তেই আমি কি কৰিব পাৰোঁ নতুন এটা পেটাৰ্ণ যিটো সৃষ্টি হয় সেই নতুন যিটো পদ্ধতি সেই পদ্ধতিটো আমি চাব পাৰোঁ আমি যদি ধৰি লওঁ যে লিংগ বৈষম্য কেনেদৰে নহ'ব লাগে যদি সেইটো আমাৰ সংস্কৃতিত আমি কি কৰোঁ দেখাও তেতিয়াহ'লে সেইটোও আমাৰ সংস্কৃতিত সোমাই যায় তাৰমানে আমি সেইটো কেনেকে কৰিব পাৰিম শিক্ষাৰ জৰিয়তে কৰিব পাৰিম যে লিংগ বৈষম্য আমাৰ সমাজত কৰিব নালাগে তাৰ দ্বাৰাই আমাৰ সংস্কৃতি প্ৰতিফলিত হ'ব আৰু সেই সংস্কৃতি আমি ক'ৰপৰা পাম শিক্ষাৰ জৰিয়তে পাম গতিকে শিক্ষাই বিভিন্ন ধৰণে সাংস্কৃতিক প্ৰথাৰ ওপৰত প্ৰভাৱ পেলায় শিক্ষাৰ জৰিয়তে মানুহৰ কু সংস্কাৰ অন্ধবিশ্বাস আদি দূৰ কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ প্ৰথাবোৰো আমি নাইকিয়া কৰিব পাৰোঁ আৰু আমি ভাল প্ৰথাবোৰ ইয়াত অন্তৰ্ভুক্তও কৰিব পাৰোঁ